হেল্ল' চুজীত হয়নে অঁ মই বৰগাঁৱৰ পৰা কৰিছিলোঁ অঁ মই দুবছৰ আগত যে তোমাৰ দোকানৰ পৰা ফেন এখন আনিছিলোঁ ইষ্টেন ফেন এখন বুজিছানে আজিলৈকে বেয়াই হোৱা নাই ইমান ধুনীয়া ফেনখন বতাহো বৰ সুন্দৰ বুজিছানে ফেনখন যে ইমান ভাল লাগে চলাই তাৰ পিছতো বেলেগ দোকানৰ পৰা এখন ল'লোঁ বুজিছানে দিনে নগ'ল ফেনখন এই তিনিমাহ মানো নচলিল বেয়া হৈ থাকিল সেইখন ফেন তোমাৰ এইখন ফেন যে ইমান ভাল এইখন ফেনৰ বতাহো খুব সুন্দৰ গৰম দিনত সেইখন লগাইয়ে একেবাৰে আমি গোটেইগিটা এইখন ৰূমতে শুই থাকোঁ আৰু খুব সুন্দৰ বতাহ বুজিছানে আৰু পতককৈ লেতেৰাও নহয় ফেনখন খুব ভাল বগা ৰঙৰ হয় যদিও মানে লেতেৰা নহয় সোনকালে ইমান সুন্দৰ বতাহ ফেনখনৰ এই মোৰ বান্ধৱী দুজনীও আহিছিল হেঁতৰ ফেন দুখন দেখিয়েই একেবাৰে সোধাত লাগিছে আৰু মোক ক'ৰ পৰা আনিছা এইখন ফেন বুলি মই ক'লোঁ আৰু তোমাৰ কথা তোমাৰ দোকানৰ পৰা অনাৰ কথা বুলি তাৰ পিছত সিহঁতেও কাইলৈ যাম বুলি ভাবিছে কি কৰোঁ লৈ যামনে সিহঁত দুজনীক ঠিক আছে মই কাইলৈ লৈ যাম তেনেহ'লে ন অঁ এতিয়া দুবছৰৰ আগত লৈছিলোঁ মই দুহেজাৰ টকাত দিছিলা মোক ফেনখন এতিয়া বা কিমান ল'বা দামটো অঁ চাৰিহাজাৰ হ'ল ন ঠিকে আছে কিবা এটা কম বেচ কৰিবা আৰু তাৰ মাজতে ন তাকে মই সিহঁতক দুহেজাৰ টকা বুলিয়েই ক'লোঁ যিহেতু সেই কাৰণে অকণ কম বেচ কৰি তুমি ল'বা আৰু ফেনখন তোমাৰো কাষ্ট'মাৰ বাঢ়িব তাকেহে খুব সুন্দৰ বুজিছানে ফেনখন হেঁতৰ মানে বতাহ লৈয়ে একেবাৰে একেবাৰে ভাল পাই গৈছে আমাৰ ঘৰত বহিয়ে এজনীৰ একেবাৰে টোপনীয়ে ধৰি গৈছে ফেনখনৰ তলত শুই ইমান ধুনীয়া বতাহ সেইকাৰণে লৈ যাম বুলি ভাবিছোঁ আৰু সিঁহতক ঠিক আছে মই কাইলৈ লৈ যাম তেনেহ'লে দেই